কি ৰুব কেতিয়া ৰুব মানে ধৰক এতিয়া যদি মানে এতিয়া বাৰিষা দিন আহিছে এতিয়া আমি খেতি কৰোঁ হ'লে তাৰে খেতি কৰাৰ আগত আমি কঠীয়া ৰুব লাগিব সেনেকুৱা আৰু মানে কঠীয়াখিনি ৰোৱাৰ পিছতহে আমি সেইটো আকৌ ডাঙৰ হ'ব তাৰে পিছতহে আমি আকৌ মানে পেক দিবা পাৰিম বা ভূঁই ৰুব ভূঁই ৰুব পাৰিম সেই ভূঁইখিনি ডাঙৰ হৈ কিনে আকৌ হেৰি ধান হ'ব তাৰপিছতহে আমি খাব পাৰিম সেনেকুৱা আৰু মানে সেইটো এটা টাইমতহে হয় এতিয়া মানে এপ্ৰিলমানত কঠীয়া পাৰিবই লাগিব তাৰে পিছত কঠীয়া লাহে লাহে ডাঙৰ হ'ব হয়তো ইতেন অক্টোবৰ বা নহয় ছেপ্টেম্বৰমানত সেইখিনি শেষ হ'ব আৰু ৰোৱা ছোৱা সেনেকুৱা ইতেন শাক পাচলিৰ ক্ষেত্ৰতে হওক বা এতিয়া বাৰিষা কালত যে বিশেষকৈ জিকা ভোল ভেন্দি এইগ্লাখান বেছিকৈ হয় হ'লে এইগ্লাখান হ'বৰ কাৰণে তাৰে আগতে আমি কমচে কম এমাহমান আগতে আমি এইগ্লাখান ৰুব লাগিব তাৰে পিছতহে আমি হ'ব ভালকৈ হোৱাৰ পিছত ফল হ'ব হোৱাৰ পিছতহে আমি খাব পাৰিম সেনেকুৱাকৈহে চলি থাকে ত' সেনেকুৱা কথা আৰু মানে কি ইতেন চবৰে চব বস্তুৰে ৰোৱাৰ পদ্ধতিগিলাক সময়ৰ লগতহে হয় চব বস্তু চব সময়তে নহয় সেইটো সময় আমি জানবা লাগিব জানিব লাগিব জানিব লাগিব সেইটো সিদ্ধান্ত আমি নিজে নিজে ল'ব লাগিব যে সময়ৰ বস্তু সময়ত ল'ব লাগিব যেনেকৈ শাক পাচলি হওক বা ঠাণ্ডা দিনৰ শাক পাচলি হওক গাজৰ মূলা সেইগিলা অকল ঠাণ্ডা দিনতহে হয় তাৰে আগতে আমি ঠাণ্ডা দিন পৰাৰ অকণমান আগতে আমি সেইগিলাখান বীজ ৰুব লাগিব ৰুই কিনে তাৰে ফল ডাঙৰ হৈ ডাঙৰ হ'ব তাৰে পিছতহে আমি সকলোৱে খাব পাৰিম নহ'লে যদি আমি সময়তকৈ দেৰি কৰো বা সেইটো সিদ্ধান্ত মানে ৰোৱাতকৈ ৰোৱাতো আমি দেৰিকৈ ৰোওঁ তিথেন হ'লে আমাৰ নিজৰে বিপদ হ'ব সেনেকৈ আমি সময়ত সেই ফলটো নাপাম সেই হিচাপে আমি খাব নাপাম ত' সেইকাৰণে অকল ৰুলেয়ে নহয় সেইটো বস্তু ভালকৈ প্ৰতিপালনো কৰিব লাগিব সাৰ পানী দিবা লাগিব ভালকৈ চাফা চুফা কৰি ৰাখিব লাগিব যাতে তাতে পোক চোক হোৱা নাই সেইগিলাখান চাব লাগিব সেই আৰু মানে চবখিনি ভালকৈ ৰাখিব লাগিব আৰু মানে ধৰক ভালকৈ চোৱা চিতা কৰিব লাগিব এতিয়া জিকাৰ বতৰ এইখিনি টাইম গৰমৰ দিন ত' তেতিয়াহ'লে জিকা ভোল ভেন্দি ইস্কচ এইগ্লাখান ভালকৈ ৰুব লাগিব তিথেনহে আমি ভালকৈ খাব পাৰিম আৰু চব বতৰতে চব ফল নাপায় আগতে মই কৈছোৱেই সেইকাৰণে বতৰ অনুযায়ীহে আমি সিদ্ধান্তগিলা ল'ব লাগিব যে কোনটো বতৰত কি ফল পায় কোনটো বতৰত কোনটো ফল হ'ব আৰু এইটো আমি খাবৰ কাৰণেহে যোগ্য হ'ম ইতেন বিশেষকৈ গৰমৰ দিনকেইটাত পটল ভেন্দি জিকা ভোল এইগ্লাখানৰে বতৰ তাতে যদি আমি বান্ধাকবি ৰুব যাওঁ হয়তো আমাৰ নহ'বাও পাৰে সেইটো সিদ্ধান্ত আমি নিজে ল'ব লাগিব সেনেকুৱা আৰু কথা গিলাখান মানে ধৰক আমি সিদ্ধান্ত গিলা আমি যিতেন টাইমত ল'ম সময়ত ল'ম আৰু সেই হিচাপে আমি আমি কি ৰুম সেইটো সেইটো সময়ত ঠিক কৰো তিতেন হ'লে আমি সেই ফলটো আমি সময়ত খাব পাম নহ'লে আমি সেইটো ফল কোনোদিনে খাব নাপাওঁ কাৰণ কিয় ঠাণ্ডাৰ বস্তুটো সদায় গৰমত নহয় আৰু গৰমৰ বস্তুটো ঠাণ্ডাত নহয় কিছুমান হ'ব পাৰে বহুত কৃত্ৰিম বা বহুত আজিকালি বৈজ্ঞানিক পদ্ধতিয়েদি হয়তো সকলোৰে সেইখিনি সুবিধা নাথাকিবাও পাৰে আমি হ'লো গাঁৱৰ মানুহ গাঁৱত সেইখিনি সুবিধা নাথাকিব পাৰে সেইকাৰণে আমি কিছুমান সিদ্ধান্ত আমি বৰষুণ বা ৰ'দ বতাহৰ লগতো বা বতৰৰ লগতো সাপেক্ষেহে আমি সেইটো সিদ্ধান্ত লৈ কিনে আমি সেই বস্তুটো খাব পাৰিম